ব্যৱসায় কৰিবলৈ হ'লে প্ৰথমতে আমি বহুত বুদ্ধিৰ প্ৰয়োজন হয় সময়ৰ প্ৰয়োজন হয় মগজৰ প্ৰয়োজন হয় ক'ত কৰিব লাগে কেনেকৈ কৰিব লাগে বহুত ভাবিবলগীয়া হয় আমি এই ব্যৱসায়টো কৰিবলৈ হ'লে ক'ত কৰিম কেনেকৈ কৰিম আৰু ৰাস্তাৰ কাষত কৰিমনে ক'ত কৰিম সেইটোও ভাবিবলগীয়া হয় যেতিয়া আমি এটা ব্যৱসায় আৰম্ভ কৰোঁ তেতিয়া আমাৰ টকাৰ বহুত টকাৰ প্ৰয়োজন হয় টকা নহ'লে ব্যৱসায় কামত আগবাঢ়ি যাব নোৱাৰোঁ যেতিয়া আমি এখন দোকান দিওঁ তেতিয়া মানে তাত কিবাকিবি আকৌ কিবাকিবি ভৰাবলগীয়াও হয় যেনেকৈ আলমাৰি ভৰাবলগীয়া হয় আলমাৰীটোত ক'ত থ'লে কেনেকৈ থ'লে ভাল হ'ব সেইটোও ভাবিবলগীয়া হয়